হয় মই আপোনাৰ চন্দ্ৰপুৰৰ পৰা ফোন কৰিছিলোঁ মই মানে এটা অনুস্থানৰ আয়োজন কৰিছোঁ তাতে আপোনাৰ মানে খোৱা বোৱাৰ ব্যৱস্থাখিনি আপোনাৰ দ্বাৰাই কৰাব বিচাৰিছিলোঁ হয় হয় কিমান তাৰিখে মানে এইয়া আপোনাৰ টুৱেণ্টি চিক্স চাব্বিশ তাৰিখ মানে হয় হয় নন ভেজ লাগিব হয় হয় পাৰ প্লেট পাৰ প্লেট আপোনাৰ কিমানকৈ হ'ব মানে ধৰ ধৰ ধৰক ভাত দালি তাৰপিছতে অলপ চব্জি আৰু লগতে আপোনাৰ সেইয়া যিহেতু নন ভেজ হয় মাংস থাকিব তেনেকৈ আৰু আপোনাৰ হাণ্ড্ৰেড হ'ব আৰু এশজন তেনেকৈ হয় হয় হয় হয় টুয়েণ্টি চিক্স ঠিক আছে তেতিয়াহ'লে ধন্যবাদ